হেল্ল' অঁ অঁ ঘৰত আছ নে দাদা মোৰ খবৰ খবৰ ভালেই যে হেৰি এই আপোনাৰ যে ডাঙৰ বোৱাৰীজনীয়ে যে আজিকালি নাম দিব শিকিছে তাই এখন অনুষ্ঠান ৰাখিছিলোঁ তাই নাম গাই দিব পাৰিব নেকি অঁ দুজনীয়ে যায় নেকি অঁ নামটো আমি শুনামতে ভাল হৈছে বুলি শুনা পাইছোঁ কিন্তু মই অনুষ্ঠানটো সিহঁতে যদি পাৰ কৰি নিব পাৰে তেনেহ'লে মই বেলেগ নামতী নামাতিলো হয় অঁ অঁ তাৰমানে সিহঁতে তাৰমানে সিহঁতৰ বা কিমান কিজনী লগ আছে বা কিবা তালৈ চালৈ বা আছেনে নাই যদি সেইবিলাক নাই তেনেহ'লে মই ইয়াতে যোগাৰ কৰিলোঁ হয় সেইবিলাক নাই অঁ মানুহ অঁ

অঁ বাৰু নোহোৱাখিনি বাৰু মই সংযোগ কৰিম দুজনী বোৱাৰীয়েই যায়নে দুইজনীয়েই যায় অঁ আজিতো বাৰু নহয় দিয়কচোন বাৰু মই তাৰিখটো কৰা নাই বাৰু মই তাৰিখটো কৰিলে তাৰমানে সিহঁতক খবৰ দিম সেইকাৰণে মই আগতীয়াকে কৈছোঁ যদি সিহঁতে পাৰে তেনেহ'লে মই আমাৰ হৰিজন নামঘৰৰ পাৰ্টীটোক নজনাও কাৰণ নতুন পাৰ্টীটো হ'লে দিয়কচোন সিহঁতৰ অলপ উৎসাহো আহে সিহঁতে এনেকে বাহিৰত যায় গাব পাৰিলে অলপমান ভালো হয় অঁ সেই সেইটোকেতো মই চাঞ্চটো বিচাৰিছোঁ বাৰু সিহঁতে আছেতো ঘৰতে আহিল হেৰি থাকিলে তাৰমানে অঁ অঁ অঁ মই বাৰু সিহঁতৰ নম্বৰ নাইনে এতিয়াতো মই মই বাৰু সংগ্ৰহ কৰিম এই মোৰ নম্বৰ বাৰু সিহঁতৰ নাই এই আপোনাৰ লগত হয় মই মানে যোগাযোগটো কৰিম আৰু আচ্ছা ঠিক আছে আপুনি ভাত খালেনে নাই অঁ ইমান দেৰিলে ভাত খোৱা নাইনে

অঁ আপোনাৰ এতিয়া বয়স হৈছে নহয় অলপ নাই নাই ময়ো মোৰো সেই আলহী আহিব বোলে এই ট্ৰেইনখনত চাৰিটা বজাত ট্ৰেনত আহিব কিন্তু এতিয়া মোৰ তাৰমানে দোমোজা লাগি আছে ন সেইকাৰণে মই তাৰমানে ভাতটো অলপ দেৰিকে বনাম আৰু যেনিবা সিহঁতো আহিব দূৰৰ পৰা আহিছে আহি আছে গতিকে সেনকে তাকেতো হ'ব দিয়ক বাৰু সিহঁতক কৈ থ'ব কথাষাৰ দে মই দিনটো ঠিক কৰিলে খবৰটো দিম অঁ মোৰ মানে আশা থাকিল আৰু ইহঁ ইহঁতৰ ওপৰত দেয়ক হ'ব দিয়ক দিয়ক হ'ব দিয়ক সিহঁতক কৈ থ'ব কথাটো দেখাবই দিয়ক বেয়া নাপাব আৰু দে হ'ব দিয়ক দে হ'ব দিয়ক পিছে